হয় মোৰ তেনেকুৱা একো হেৰি নাই মানে আপোনাক কৈ সঁচা কথা ক'ব গ'লে মই ফ্ৰী টাইমত এক্সুৱেলি ইউটিউব চাওঁ সঁচা কথা ক'ব গ'লে একদম সঁচা কথা কৈছোঁ কাৰণ মই সঁচা কথা কৈয়ে ভাল পাওঁ সঁচা কথাই কৈছোঁ মই ইউটিউব চাওঁ আপোনাৰ আৰু কেতিয়াবা অকল ইউটিউব চাওঁ সেইটো নহয় আপোনাৰ ইউটিউব চাওঁ মই কিবা ড্ৰইং কৰোঁ কেতিয়াবা আপোনাৰ মই ডান্সৰ ক্লাছ থাকে তেনেকে কেতিয়াবা আৰু টিউচন নাথাকিলে মোৰ ডান্স ক্লাছ থাকে ডান্স ক্লাছত যাওঁ আৰু কেতিয়াবা নহ'লে এক সময় বহুত সময় পালে মই মোবাইল চাওঁ তাৰমানে মোবাইল চোৱাটো মোৰ মানে কিবা এটা হেৰি হৈ গৈছে ইউটিউব চাওঁ ইউটিউবত আপোনাৰ সুৰভি ব্লগচ মই বহুত ভাল পাওঁ তেওঁৰ চাওঁ আৰু আপোনাৰ তেনেকুৱা আৰু মই পুতলাৰ লগত খেলিও ভাল পাওঁ মোৰ অজস্ৰ পুতলা আছে তেনেকৈ আৰু টাইমটো পাছ কৰোঁ তো মই ফ্ৰী টাইমত এয়া কৰিয়ে ভাল পাওঁ বেলেগ মোৰ তেনেকুৱা কোনো হবি নাই এইটোৱে মোৰ হবি হয় আৰু মোৰ ব্যক্তিগত জীৱনত মোৰ ব্যস্ততা বহুত থাকে সময় নাথাকে মোৰ তেনেকুৱা আজি কালিটো একদমেই সময় নোহোৱা হৈছে তো তাৰে মাজতে কেতিয়াবা দুই মিনিট চাৰি মিনিট নিজৰ কাৰণে ওলাই কেনে কিবা নহয় কিবা এটা মই মানে আপোনাৰ স্পেচিয়েলি মোবাইল চাওঁ কিন্তু আজিকালি সময় নেপাওঁ ন এইবিলাক কৰিবলৈ তাতে গৈ যদি আধা ঘণ্টা যায় মোবাইলটো কেতিয়াবা চাবলৈ মন যায় মোৰ তো তেনেকৈ মই ইউটিউব চাওঁ সেয়ে মোৰ হবি আৰু তেনেকুৱা মোৰ বিশেষ একো হবি নাই হবি থাকিলেও মোৰ এনেকুৱা একো বিশেষ একো নাই সেয়ে আৰু